নৃত্যত ক'বলৈ গ'লে মই খুব সৰুৰ পৰাই সোমাইছিলোঁ যেতিয়া মই তিনি চাৰি বছৰ বয়সৰ আছিলোঁ মায়ে মোক প্ৰথম নৃত্য শিকাই দিছিলে যিহ যিহেতু মোৰ মায়ে এগৰাকী বিহুৰ নৃত্যশিল্পী আছিলে তেওঁ অসম চৰকাৰৰ ফালৰ পৰা অসমৰ বাহিৰত বহু ঠাইত প্ৰগ্ৰাম কৰিবলৈ গৈছিলে গতিকে মই ভাবোঁ মোৰ এই নচাৰ গুণটো মাৰ পৰাই আহিলে গতিকে নচা বুলি ক'লে মই একদম পাগল আছিলোঁ খুব ভাল পাওঁ গান বজাই দিয়াৰ লগে লগে মই ৰখিব নোৱাৰোঁ গতিকে সেই দেখি মায়ে মোক বিহু আধুনিক নৃত্য এইবিলাক শিকাবলৈ ধৰিলে আৰু মই মায়ে মোক যেনেকৈ শিকাই দিয়ে ময়ো সেয়া আৰু লৈ জনাই নজনাই নাচিছিলোঁ গতিকে মই ভাবোঁ এই এই নাচৰ গুণটো মাৰ পৰাই আহিছে আৰু মোৰ খুব ছাপ'ৰ্টিভ আছিলে মা আৰু দেউতা তেওঁলোকে মোৰ নাচটো চাই একদম খুব ভাল পায় তেওঁলোকে মোক লগত লৈ যায় ওচৰত যদি বিহু মেলা পাতে একদম ধুনীয়াকৈ সজাই পৰাই লৈ যায় মোক আৰু তাত মই ষ্টেজত লাজে লাজে উঠোঁ আৰু সৰুতে তাতে উঠি গৈ মেলি পুৰষ্কাৰ নিচুকনি এটা হ'লেও পাই আহোঁ আৰু তেনেকৈ যেতিয়া মই প্ৰাইজ পাবলৈ ধৰিলোঁ মোৰ খুব আগ্ৰহী আগ্ৰহ হ'ল মানে মই আৰু শিকিবলৈ মন গ'ল নাচ তেনেকৈ মোক মায়ে শিকাই আছিলে প্ৰথম প্ৰথম তাৰপিছত লাহে লাহে ধীৰে মই যেতিয়া ডাঙৰ হ'লোঁ যেতিয়া ক্লাছ ছিক্স মান পালোঁহি তেতিয়া মোক ভাল নৃত্য এখন স্কুলত নামভৰ্তি কৰাই দিলে আৰু তেনেকৈ মই প্ৰথম শিকিছিলোঁ সত্ৰীয়া নৃত্য অসমৰ যোনটো ক্লাছিকেল ডাঞ্চ সেয়া শিকিলোঁ আৰু তাত মই আৰু অলপ নৃত্যৰ বিষয়ে জানিবলৈ পালোঁ আৰু অলপ আগ্ৰহী হ'লোঁ ঘ যদিও মই ঘৰত ইমানখিনি ভালদৰে যোনবিলাক শিকিব পৰা নাছিলোঁ গতিকে তাত মই আৰু শিকিবলৈ পালোঁ গতিকে খুব ভাল লাগিলে আৰু মোৰ অকল সত্ৰীয়া বুলিয়েই নহয় মই মোৰ আধুনিক নৃত্য হওক ভাৰত নাট্যম হওক ফ'ক ডাঞ্চ হওক ৱেষ্টাৰ্ণ ডাঞ্চ চব ডাঞ্চেই শিকিছিলোঁ অসমৰ বাহিৰৰ পৰা বহুত ভাল ভাল নৃত্যশিল্পী আহিছিলে কৰ্মশালা দিবৰ কাৰণে আৰু মই তেওঁলোকৰ পৰা প্ৰশিক্ষণ লৈ মেলি বহুতখিনি শিকিব পাৰিলোঁ বুলি মই নিজকে ভাবোঁ আৰু ভৱিষ্যতলৈও মোৰ কৰি যাবলৈ মন আছে গতিকে মই ইমানখিনি মোৰ মাৰ আজি ইচ্ছা নোহোৱাহেঁতেন ছাগৈ মই ইমানখিনি আজি হ'বও নোৱাৰিলোঁহেঁতেন গতিকে মই ভাবোঁ যে মই পাৰিম কৰিবলৈ আৰু মোৰ খুব ইচ্ছা আছে যিহেতু ডাঞ্চত কিবা এটা কৰিবলৈ মই ভৱিষ্যতলৈও কৰিম গতিকে এয়া মোৰ মাহঁতৰে আশীৰ্বাদ মোৰ গুৰুৰ আশীৰ্বাদ অকল সত্ৰীয়া বুলিয়েই নহয় তাৰপিছত মই ক্লাছিকেল ডাঞ্চ ভাৰত নাট্যমো শিকিলোঁ ভাৰত নাট্যমতো নামভৰ্তি কৰিলোঁ তাত পৰীক্ষা ডিব্ৰুগড়ত মই থাৰ্ড ইয়াৰলৈকে দি কিনে তামিলনাডু গ'লোঁগৈ পঢ়াৰ কাৰণে গতিকে পঢ়াৰ কাৰণে মোৰ অকণমান স্পেচ আহি গ'ল মানে তাৰপিছত মই তামিলনাডুত ভাৰতনাট্যম এ ভাবিলোঁ এক বছৰ শিকি লওঁ তাৰপিছত মই ভাবিলোঁ যিহেতু মই ইয়াত আছোঁৱেই গতিকে মই কৰি লওঁ তেতিয়া মই কৰিবলৈ লওঁতেই এক বছৰমান হওঁতেই তাত ক'ভিড আহি গ'ল আৰু ক'ভিডৰ কাৰণে মই কমপ্লিট কৰিবলৈ নোৱাৰিলোঁ এক বছৰ যিমানখিনি পাৰোঁ শিকিলোঁ তাৰপিছত মই অসম গুচি আহিলোঁ আৰু তেনেদৰেই মই পঢ়া কাৰণেই প ডাঞ্চটো অকণমান গেপ দিব লগা হৈ গ'ল গতিকে ভাৰত নাট্যমটো মই ভৱিষ্যতে কমপ্লিট কৰিম বুলি মোৰ আশা এটা আছে কৰিম আৰু বৰ্তমান মই সত্ৰীয়া নৃত্যতে ব্যৱহাৰ হোৱা বাদ্য এবিধ হৈছে খোল এইয়া খোল শিকি আছোঁ আৰু খোল বাদ্য যাতে মই নিজৰ আহিবলগীয়া নতুন প্ৰজন্মক সত্ৰীয়া বোলৰ লগতে খোলটোও বজাই যাতে মই সিহঁতক শিকাব পাৰোঁ তেনেধৰণে মোৰ ইচ্ ইচ্ছা আছে গতিকে মই এনেধৰণে গোটেই চেটটো শিকি লৈছোঁ আৰু মই যাতে মোৰ নতুন আহিবলগীয়া প্ৰজন্মক শিকাব পাৰোঁ আৰু সৰুকে মোৰ এতিয়া এখন স্কুলো আছে তাত মই শিকাওঁ ষ্টুডেণ্টক আৰু তাহাঁতি খুব মৰমৰ তাহাঁতক মই যেনেকৈয়ে শিকাওঁ তাহাঁতি তেনেধৰণেই শিকে আৰু খুব উস্তাদ হয় তাহাঁতি তাহাঁতি ফ'ক ডাঞ্চ শিকে মোৰ পৰা ৱেষ্টাৰ্ণ ডাঞ্চ শিকে সত্ৰীয়া নৃত্য শিকে তেনেকৈয়ে মই তাহাঁতক ভালদৰে শিকাই যাওঁ আৰু তাহাঁতিও মোৰ নিচিনাই পুৰস্কাৰ কিছু কিছু ঠাইত পাইছে আৰু মোৰ খুব ভাল লাগে তেতিয়া যাতে মই ভাবোঁ আৰু যে মই মানে তাহাঁতক শিকাইছোঁ যে মোৰ মানে কিবা এটা সফল হৈছে বুলি মই ভাবোঁ মই পাৰিছোঁ বুলি আৰু এয়া অকল মোৰ বুলিয়ে নহয় মোৰ মা দেউতা মোৰ গুৰুসকলৰ আশীৰ্বাদ গতিকে আজি তেওঁলোকে চাই যদি মোক ইমানখিনি ধুনীয়াকৈ নিশিকোৱাহেঁতেন তেনেহ'লে মোৰ আজি বহুত অসুবিধা হ'লহেঁতেন মই নোৱাৰিলোহেঁতেন ইমানখিনিত উ ইমানখিনি লক্ষ্যত উপনীত হ'ব নোৱাৰিলোহেঁতেন গতিকে এই সকলোবোৰ শ্ৰেয় মোৰ গুৰু আৰু মা মোৰ দেউতা মোৰ পেৰেণ্টছ্ বহুত ছাপ'ৰ্টিভ তেওঁলোকে আজিলৈকে মোক না বুলি নকয় আৰু তেনেধৰণেই মই আজি দুই এটকা কমাবও পাৰিছোঁ নৃত্যৰ কাৰণে আৰু দেওবাৰে দেওবাৰে মোৰ নিজৰ নৃত্যৰ স্কুলো আছে গতিকে মই দেওবাৰে প্ৰত্যেক দেওবাৰে চলাই যাওঁ আৰু মোৰ ষ্টুডেণ্টবিলাক খুব মৰমৰ তাহাঁতক শিকায়ো যাওঁ আৰু তাহাঁতি মোৰ আণ্ডাৰত এতিয়া পৰীক্ষাও দিছে সত্ৰীয়াৰ গতিকে এনেধৰণেই প্ৰথম মই মোৰ মাৰ পৰাই শিকিছিলোঁ সেনেকৈয়ে মই নৃত্য আৰম্ভ কৰিছিলোঁ আৰু মোৰ ভৱিষ্যতেও এয়া মই কৰি যাম বুলি মোৰ আশা আছে ভালদৰে আৰু অসমত এটি সুনাম কঢ়িয়াই আনিবলৈ মোৰ খুব ইচ্ছা আছে গতিকে এনেধৰণেই প্ৰথম মই না নৃত্যত সোমাইছিলোঁ